অঁ মই পাৰুল বায়ে কৈছোঁ তুমি গগন প্ৰশান্ত বৰুৱা হয়নে অঁ মই গুৱাহাটীৰপৰা তোমালোকৰ তালৈ গোলাঘাটলৈ যাব বিচাৰিছোঁ বহুত বহুত কিবাকিবি আছে নামঘৰ ধৰা উদ্যান এনেকুৱাবিলাক চাব চাম বুলি ভাবিছোঁ থকা মেলা কিবা অসুবিধা হ'ব নেকি এই তুমি সুবিধা কৰি দিব পাৰিবা নেকি অসুবিধা হ'লে অঁ অঁ অঁ অঁ হয় হয় নামবিলাক এতিয়া মানে ফুৰিবলৈ ভাল আৰু গ'লে মানে অঁ যিহেতুকে সেয়েহে ভাবিছোঁ আমি অঁ অঁ হয় তিনিগৰাকীমান যাম বুলি ভাবিছোঁ অসুবিধা একো নহয়তো অঁ গতিকে মই জনাম বাৰু কোনদিনা যাম হয় অঁ

শুনিছোঁ শুনিছোঁ হয় ভাবিছোঁ আমি তিনিগৰাকীমান যাম বুলি গতিকে অসুবিধা নহয় যদি মই ডেটটো বাৰু জনাম সময় অকণমান লৈ যাব লাগিব যেতিয়া পটককৈতো যাব নোৱাৰি যাম বুলি ভাবিছোঁ হ'ব যদি আমি জনাম তোমাক যাম